দুই লাখ পঞ্চাছ হাজাৰ তিন লাখ চল্লিছ হাজাৰ দুই লাখ ত্ৰিছ হাজাৰ তিন লাখ পঁচপন হাজাৰ পাঁচ লাখ বিছ হাজাৰ ছয় লাখ এক হাজাৰ